হেল্ল' কিৰণ পৰিবহণ এজেন্সী হয় নে মই বিদ্যুত পেগুৱে কৈছিলোঁ ধেমাজিৰপৰা মোক গাড়ী এখন ভাড়ালৈ লাগিছিলে ধেমাজিৰপৰা ডিব্ৰুগড়লৈকে হয় হয় তাকে ভাড়াৰ কথা পাতিব কাৰণে আপোনাক ফোন কৰিলোঁ মোক মোৰ পৰিয়ালৰ কাৰণে গাড়ী এখন ভাড়ালৈ লাগে ধেমাজিৰপৰা ডিব্ৰুগড়লৈকে মই আপোনাৰ নিয়মীয়া গ্ৰাহক হয় বাৰু মই আপোনাৰ গাড়ীতে সদায় অহা যোৱা কৰি থাকোঁ তাকে মোৰ প্ৰম' ক'ডৰ যোগেদিয়েই মই ভাড়াৰ কিবা এটা ৰেহাই পাম নেকি তাৰ কথা পাতিব কাৰণে আপোনালৈ ফোন কৰিলোঁ